আমাৰ পৰিবহনৰ বিষয়েনো কি ক'ম তথাপিও আমাৰ ঘৰৰ আগেদি যিটো ৰাস্তা গৈছে সেই ৰাস্তাটো

এতিয়া যদিও

মেৰামতি কৰা হোৱা নাই

যেনেকৈ

এইবোৰ আৰু বেমাৰ আজাৰ হ'লে

মানে হস্পিটেল পাবলৈ

সচল হৈছে